অ আপুনি বাৰু ডিম্পী বৰুৱা হয়নে হয় মই শুনিবলৈ পোৱা মতে আপুনি বোলে এই কাঠফুলাৰ খেতি কৰে কৰিছে বোলে হয় এই মানে আপোনাক সুধিবলগীয়া আছিলে মানে এইটো বিষয়ত মই মানে ইমান নেজানো মানে কাঠফুলাৰ কেনেকৈ বা খেতি কৰে ভাবিছোঁ তাকে ভাবিব পাৰি এবাৰ কেনেকৈ খেতি কৰে আকৌ ই হয় ধান খেতিৰ লগত জড়িত বাৰু আগৰ পৰাই হয় আমাৰ ঘৰত আছে বাৰু

হয় হয় এইবিধ মানে এইবিধ মানে কেনেকৈ মানে খাই মানে ইয়াৰ পদ্ধতিটো খোৱাৰ হয় হয় অ হয় হয় খোৱা হয় বাৰু হয় বাৰু এইখিনিকে জানিবলৈ আপোনালৈ কৰিলোঁঁ জানি ভাল লাগিল বাৰু হয় কৰিম নিশ্চয়